হয় কওকচোন কি কয় আপুনি মই দেখোন তেনেকুৱা একো দি পঠোৱাই নাই ভালকৈ দি পঠাইছোঁ এনেকুৱাতো কোনো দিনেই কম্প্লেইন অহা নাই আমি ইমান দূৰত দিছোঁ নাই নাই আমি তেনেকুৱা একো বস্তু দি পঠিওৱা নাই আমি ভালকৈ দি পঠাইছোঁ চাওঁক আপোনাক যেনেকৈ ডেলিভাৰী লৈছিলো আমি চাৰ্জ লৈছোঁ তেনেকেই আপোনাক ফ্ৰোটছখিনি আমি পহুচাই দিছোঁ ভালকৈ দিছোঁ আমি তেনেকুৱা একো ক গাদ্দাৰো কৰা নাই চাওক বাইদেউ আমি তেনেকুৱা একো ফ্ৰোটচ দি পঠোৱা নাই আমি ভালকৈ দি পঠাইছোঁ আমি আপোনাক ইমান কষ্ট কৰি ইমান দূৰৰ পৰা ইমান দূৰলৈকে আমি ডেলিভাৰ কৰিছোঁ আমি তেনেকুৱা নকৰোয়েই আমি তেনেকুৱা হ'ম হ'ম ডেলিভাৰ কৰ নকৰোঁ তেনেকুৱাটো আমি কৰা নাই নহ্ আমি বেলেগত ডেলিভাৰ কৰিছোঁ আজিলৈকে তেনেকুৱা একো কম্প্লেইন অহা নাই আপোনাৰ পৰাই তেনেকুৱা কম্প্লেইন আহিছে আমিতো এনেকুৱা দুই নম্বৰি কাম নকৰোঁ নহ্ আপোনালোকেও কষ্ট কৰে আমিও কষ্ট কৰোঁ নহয় বাইদেউ আপোনাৰ ভুল হৈছে চাগে আমি তেনেকুৱা একো কৰা নাই ভালদৰেই দি পঠাইছোঁ হ'ব দিয়ক চাই আছোঁ মানে গৈ আছোঁ চাই লওঁ